মোৰ জীৱনত কেইটামান দিনে বিশেষ স্মৰণীয় দিন হিচাপে আছে মই মই যিদিনাখন মই মেট্ৰিক পৰীক্ষাত মই উত্তীৰ্ণ হৈছিলোঁ সুখ্যাতিৰে সেই দিনটো মই জীৱনত কেতিয়াও পাহৰিব নোৱাৰোঁ সেই দিনটো মোৰ সদায় মনত থাকিব ঠিক তেনেদৰে মই উচ্চতৰ মাধ্যমিক পৰীক্ষাত পাছ কৰা দিনটো উত্তীৰ্ণ হোৱা দিনটো মই মোৰ শিক্ষা জীৱনৰ গুৰুত্বপূৰ্ণ মই যিদিনাখন মই স্নাতক হৈছিলোঁ সেই দিনটো স্নাতক সুখ্যাতিৰে স্নাতক হৈ উত্তীৰ্ণ হৈছিলোঁ সেই দিনটো ঠিক তেনেদৰে মই মোৰ স্নাতকোত্তৰ পৰীক্ষাত সফলভাৱে উত্তীৰ্ণ হোৱা দিনটো মই কেতিয়াও পাহৰিব নোৱাৰোঁ ঠিক তেনেদৰে মই বৈবাহিক জীৱনত মই যিদিনাখন মোৰ মই সংসাৰ কৰিবলৈ আগবাঢ়িছিলোঁ যি দিনটোত মোৰ বিবাহ সম্পন্ন হৈছিলে সেই দিনটো মই কেতিয়াও জীৱনত পাহৰিব নোৱাৰোঁ এইকেইটা দিনে মোৰ জীৱনত সদায় চিৰস্মৰণীয় দিন হিচাপে মনত থাকিব ঠিক তেনেদৰে আৰু বেলেগ বেলেগ দিনো তেনেকুৱা আছে যেতিয়া যিদিনাখন মোৰ আৰু বেলেগ বেলেগ দিন আছে কিন্তু বিশেষভাৱে এই পাঁচটা দিনেই পাঁচটা দিন মোৰ জীৱনত চিৰস্মৰণীয় দিন হিচাপে সদায় মনত আছে আৰু মনত থাকিব